সকলো ধৰণৰ সকলো বয়সৰ মানুহৰ কাৰণেই ভাল সাঁতোৰ এটা ভাল এক্সাৰচাইজ হয় সাঁতুৰিব সাঁতুৰিব জানিব লাগে সাঁতুৰিবলৈ শিকিব লাগে সাঁতুৰিবলৈ শিকাব লাগে সৰু হওক ডাঙৰ হওক যোনেই নহওক সাঁতুৰিবলৈ সাঁতুৰিব জনাটো এটা ভাল এক্সেচাইজ হয় সাঁতুৰিলে এটা শৰীৰ শাৰীৰিকভাৱে বহুত সুস্থ হৈ থাকে সাঁতোৰৰ সাঁতুৰিলে এটা বডীৰ ফিকুৱেঞ্চি বহুত এটা বেলেগ লেভেলৰলৈকে আপোনাৰ ইমপ্ৰুভমেণ্ট দেখিব পোৱা যায় সাঁতোৰাৰ প্ৰক্ৰিয়াটো হ'ল বহুত এটা টান প্ৰক্ৰিয়া হয়তো কিছুমানে সাঁতুৰিবলৈ আজি নাজানিবও পাৰে কিন্তু সাঁতুৰিবলৈ শিকিব লাগে সাঁতুৰিবলৈ শিকটো এটা বহুত ভাল হয় মানে সাঁতুৰিব জানিব লাগে সেইটো কাৰণে ভাল ব্যায়ামৰ লগতে সাঁতোৰাৰ প্ৰক্ৰিয়াটো হ'ল এনেকুৱা সাঁতোৰাৰ প্ৰক্ৰিয়াটোৰপৰা আপোনাৰ বেমাৰ আজাৰ বহুত দূৰত দূৰত্ব হয়